হেল্ল' অঁ হয় কোনে ক'লে অঁ হয় নেকি ভাল কথা অঁ হয় হয় কোৱাচোন কেনেদৰে সহায় কৰিব পাৰোঁ মই হয় হয় অঁ হয় এইটো নতুন এটা বিষয় ভাল হ'ব তুমি যদি কৰোঁ বুলি ভাবিছা এই ভাল হ'ব বিষয়টো অঁ হয় তুমি বিভিন্ন জনগোষ্ঠীসমূহে কেনেদৰে মুগা পালন কৰে বা এৰী পালন কৰে এই সম্পৰ্কেও তুমি ৰিচাৰ্ছ কৰোঁ বুলি পাৰিবা গৱেষণা কৰোঁ বুলি পাৰিবা অঁ হয় হয় অঁ এইটো এটা নতুন বিষয় হ'ব তুমি যদি কৰোঁ বুলি ভাবিছা

অঁ হয় তুমি সামগ্ৰিকভাৱে ল'লে অলপ বিষয়টো অলপ বহল হ'ব গতিকে তুমি এটা নিৰ্দিষ্ট অঞ্চল ল'ব পাৰা অথবা নিৰ্দিষ্ট এটা জনগোষ্ঠী ল'ব পাৰা ধৰা তুমি এই আহোম আহোম আহোমসকলেই ল'লা বা আমাৰ উজনি অসমৰ ফালে লখিমপুৰ জিলা বা ডিব্ৰুগড় জিলা এনেকৈ তুমি লওঁ বুলিলে পাৰিবা অঁ হয় হয় হয় হয় অঁ হয় তুমি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈও পাৰিবা তেতিয়া অঁ নিশ্চয় নিশ্চয় পাৰিবা কিয় নোৱাৰিবা পাৰিবা হয় হয় ভাল হ'ব কথাতো অঁ ঠিক আছে হ'ব আহিবা আহিবা অঁ অঁ হ'ব দিয়া অঁ